ক'বচোন কোন হয়

অ' আচ্ছা আচ্ছা আচ্ছা আচ্ছা আপোনাৰ নামটো কি আছিল ক'বচোন একবাৰ ৰ'ব ৰ'ব এক মিনিট মই ৰ'ব মই চাই আছোঁ চাই আছোঁ অ' আপোনাৰ ৰিপৰ্টটো মানে অলপ হেৰি ডায়েবেটিচটো আপোনাৰ আছে ন আপুনি অলপ হেৰি কৰিব অলপ মানে ৰাতিপুৱা উঠিব সোনকালে অলপ একচাৰ্চাইজ কৰিব খোৱা লোৱা ঠিক ঠিক টাইমত কৰিব হা খোৱা চোৱা অলপ ভালকৈ কৰিব আপুনি হেৰি কৰিব লাগিব নেক্সট ৱিক আৰু আহিব লাগিব ঠিক আছে অ' নেক্সট ৱিক আৰু আহিব লাগিব আৰু এটা চেকআপ কৰাব লাগিব আপুনি এনেকুৱা মানে আপোনাৰ ইমান মেজৰ নহয় আৰু আপোনালোক মানে ভালকৈ চলিব সোনকালে উঠ মৰ্ণিঙত অলপ হেৰি কৰিব খোজ কাঢ়িব আৰু অলপ খোৱা চোৱা খোৱা লোৱা ভালকৈ কৰিলে হ'ল বাকীখিনি মই চাই দিম আৰু নেক্সট ৱিকত আহি যাব ঠিক আছে মই বাকীখিনি চাই দিম আৰু এটা হেৰি কৰিব লাগিব ঠিক আছে ঠিক আছে আহিব হা নেক্সট ৱিক আহি যাব